বৰপেটা জিলাৰ মানুহে অনুসৰণ কৰা কিছুমান সাধাৰণ বৃত্তি বা কেৰিয়াৰ হ'ল খেতি বাতি চাকৰি ব্যৱসায় এইবিলাকে বৰপেটা জিলাৰ মানুহৰ কেৰিয়াৰ বা বৃত্তি বুলি ক'ব পাৰি তথাপিতো বিশেষকৈ আমাৰ এই জিলাৰ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে বেছিভাগ মানুহ আমাৰ কৃষিজীৱি যেনে আমাৰ ইয়াত ধান খেতি সৰিয়হ খেতি মীন পালন এইবিলাক খেতি কৰি মানুহবিলাক সাধাৰণভাৱে চলি আছে ধান খেতি আমাৰ ইয়াত বছৰত দুবাৰ কৰা হয় আমাৰ ইয়াৰ মানুহে সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে আমাৰ ইয়াত চাকৰিয়াল মানুহ আছে যদিও চাকৰিয়াল মানুহৰ সংখ্যা যথেষ্ট কম এই মানুহবিলাক কৃষিজীৱি আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে আমাৰ ইয়াত এই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বিশেষকৈ খেতিবিলাক কৰা হয় বৈজ্ঞানিকভাৱে একো বিশেষ সুবিধা নাপায় আমাৰ এই অঞ্চলত আমাৰ এই অঞ্চলত বিশেষকৈ বিভিন্ন ধৰণৰ ধানৰ খেতি কৰা হয় যেনে ধৰি লওক জহা বন্নি আইজুং বৰা ধান আদি বিভিন্ন ধৰণৰ ধান খেতি কৰোঁ ইয়াৰ উপৰিও আমাৰ ইয়াত মাছ খেতিৰ লগতো বহুত মানুহ জড়িত হৈ আছে আমাৰ ইয়াত মাছ পালন উৎপাদন আমাৰ ইয়াত মাছৰ পোনা উৎপাদনো হয় তাৰ বাবে পোনাবিলাক আমি দূৰ দূৰণিৰ পৰা আনিব লগা হয় তাৰ বাবে বহুত পোনা আৱৰ্জনীয় হয় আৱৰ্জনীয় হয় মানে বহুত পোনা মৃত্যু হয় আৰু যিখিনি বাছে সেইখিনি ফিছাৰীতে দি তাক প্ৰতিপালন কৰি ডাঙৰ কৰি সময়ত বিক্ৰী কৰা হয় আৰু যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কেতিয়াবা বহুত ডাঙৰ লোকচানৰো সন্মুখীন হ'ব লগা হয় ঠিকমতে এই পানী চানী নহ'লে বহুত ডাঙৰ লোকচান হয় তথাপিতো এনেকৈ সাধাৰণভাৱে চলি আছে আৰু বস্তুখিনি ধান খেতিটো কৰাতো আমাৰ ইয়াত বহুত কষ্ট হয় বৈজ্ঞানিকভাৱে একো সুবিধা নাই যিহেতুকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় বাবে আমি সময়ত কঠীয়া পাৰিবক লগি আমি বৰষুণ ৰখিব লগা হয় আমাৰ পথাৰবিলাকত কোনো মেচিন চেচিনৰ ব্যৱস্থা নাই চৰকাৰীভাৱে একো দে তেনেকৈ খেতিটো কৰি সাধাৰণভাৱে চলি আছে আৰু মানুহখিনিয়ে সেইখিনিয়ে ক'ব লগা